অঁ সমীৰণ নেকি হয় মই মই কৈছোঁ অঁ সমীৰণ আমি সেই জুলাইত এটা প্লেন কৰোঁ স্কুলখন চাফাই অভিযান কৰা বুজিছা অঁ তাৰ কাৰণে তই অলপ দায়িত্ব ল'ব লাগিব মই কিছু দায়িত্ব লৈ লওঁ এই ঝাড়ু পাচি সেইখিনি মই যোগাৰ কৰোঁ তাৰ কাৰণে তই ৰামপুৰৰ পৰা দহ বাৰজনমান তেনেকে ছাত্ৰহঁতৰ বয়সৰ ল'ৰা লৈ আহিবি হা আমি এটা দিন ৰবিবাৰ পেলাই সৰুকেই স্কুলখন চাফা কৰোঁ বহুত লেতেৰা পেতেৰা হৈছে আৰু সিহঁতক তই ক'বি যে আমি এখনকে চাৰ্টিফিকেট দি দিম হা যি সেই তৰফৰ পৰা সিহঁতক এই যে আমি চাফা কৰিম তাৰ লগত আমি পৰা সিহঁতক প্ৰত্যেককে এখনকে চাৰ্টিফিকেট চাৰ্টফিকেটখন সিহঁতৰ কিবা কামত লাগিব ক'ৰবাত কিবা এপ্লাই চেপ্লাই কৰিলে আৰু সেই বিস্কুট চাহ খুৱাম আৰু তাহাঁতক আৰু এই আহোঁতে দুখনমান দালৈ আহিব লাগিব তাৰমানে সেই ইস্কুলৰ পিছফাল কচু থচু বহুত কিবা কিবি হৈছেতো ত' সেইখিনি আমি গোটেই চাফা কৰিব লাগিব আৰু এইকেইডাল যে নতুনকৈ গছপুলি ৰুৱা হৈছে সেইখিনি আমি খেলি মেলি দি দিম তাৰ কাৰণে এটা কথা বাঁহো বাঁহো কেইডাল মান ল'ব লাগিল অঁ তই দুডাল বাঁহ হেৰি কৰিবি আৰু কি কৰা যায় আৰু সেই ধৰ বিশেষ ধৰ প্লাষ্টিক প্লাষ্টিক আছে কিন্তু গোটেই চাফা চুফা কৰি হেৰি কৰি অঁ অঁ অঁ সেই তাকেই সেইখিনি আমি চাফা কৰি আৰু এই যিখিনি নতুনকৈ গছপুলি হেৰি হৈছিল যাতে গৰু চাগলীয়ে খাব নাপাৰে তাৰ কাৰণে আমি অলপ হেৰি কৰি দি দিম মিলা কৰি গোটেই দিনটো যাব আৰু সিহঁতৰ আমি ধুনীয়াকৈ চাহ পানী খোৱাই দিম হ'ব

অঁ হ'ব হ'ব হ'ব আৰু তই পালে এখন হেৰি কৰিবচোন এই বহী এখন লৈ ল'বি চবৰে নাম চামগিলা লিখি নাম বয়স লিখি হেৰি কৰি থৈ দিম আৰু এনেকে আৰু এতিয়া এৱাৰেনেছো হ'ল সেই বুলি আমি কামখিনি কৰা আৰু যদি ধৰ ইখন চাফা হয় নেক্সট সপ্তাহত আমি আৰু সেই প্ৰাইমাৰী ইস্কুলখনো কৰিম তেনেকৈ এটা হেৰি কৰাৰ কাৰণে ভালো হ'ব অঁ অঁ আৰু তাতে সেই হেৰি নাই গেট নাই দুনীয়াৰ গৰু ছাগলী সোমাই তাতে গৰু বান্ধি দিয়ে সেইবিলাক যাতে হ'ব নোৱাৰে গছপুলি তই ল'ৰাখিনিক ক'বি হাঁ আৰু যদি তোৰ কিবা কিবা আইডিয়া আছে তোৰ ক মই এইখিনি কৰোঁ তৰো কিবা আইডিয়া চাইডিয়া থাকিব পাৰে সেইখিনিও ন'ট কৰি ল'ম

অঁ অঁ এই এই দাও দুখনমান ল'লে হ'ব আৰু সেই বাঁহ তিনি চাৰিডাল মান লাগিব সেইখিনি অঁ অঁ মই কোডালখন পাহৰিছিলোঁ কোডাল কোডালো এখন লাগিব কোডাল এখন নহয় দে দুখনে দি দিবি কাইলে হ'ব কিবা ই ৰিক্সাত উঠাই কে লৈ আহিলে হ'ল নহয় আমি উঠাব অঁ আমি অহা দেওবাৰে এটা প্লেন কৰি গোটেই ইস্কুল খনেদি চাফা কৰিম দেই দেই তই ল'ৰাখিনিক কৈ থৈ দিবি ঠিক আছে হ'ব দে ৰাখো ন